গ্ৰাম্য সম্প্ৰদায়ত খেল খেলাৰ জৰিয়তে মানুহে একাাধিক সামাজিক শাৰীৰিক মানসিক আৰু মনোভাৱিক দক্ষতাৰ বিকাশ ঘটাব পাৰে গ্ৰাম্য অঞ্চলত খেল ধেমালি মূলতঃ লোক সংস্কৃতিৰ অংশ হিচাপে গণ্য কৰা হয় আৰু এই খেলবোৰৰ জৰিয়তে মানুহৰ বহুতো দিশত উন্নতি সাধন হয় কিছুমান এনেকুৱা দিশৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈছোঁ যিবিলাকে গ্ৰাম্য খেল খেলাৰ জৰিয়তে বিকাশিত হয় শাৰীৰিক দক্ষতা গ্ৰাম্য খেলবোৰত অংশগ্ৰহণে মানুহৰ শাৰীৰিক স্বাস্থ্য আৰু শাৰীৰিক সক্ষমতা বৃদ্ধি কৰাব পাৰে বিভিন্ন খেলৰ মাজেৰে মানুহ মানুহৰ গতি সহনশীলতা দক্ষতা আদি পৰীক্ষা কৰা হয় উদাহৰণস্বৰূপে দৌৰ বলখেল আদি আদি খেলত অংশগ্ৰহণে মানুহৰ শক্তি আৰু দক্ষতা বৃদ্ধি পায় আৰু শৰীৰটো শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকে যাৰ ফলত দেহৰ বিকাশৰ উন্নতি ঘটে সামাজিক দক্ষতা গ্ৰাম্য অঞ্চলত খেল খেলাৰ জৰিয়তে মানুহে সামাজিক দক্ষতাৰো বিকাশ ঘটে বিশেষকৈ এই খেলবোৰত অংশগ্ৰহণ কৰি মানুহে একে লক্ষ্যৰ প্ৰতি আগবাঢ়ি যায় আৰু যিকোনো কাম কৰিবলৈ যিকোনো কাম কৰিবলৈ বা শিকিবলৈ মানুহক সাহাৰ্য কৰে আৰু এই খেলবোৰৰ জৰিয়তে সহায় সহযোগিতা আৰু সহনশীলতাৰ বিকশ বিকাশ হয় গ্ৰাম্য অঞ্চলত খেল খেলাৰ জৰিয়তে মানুহৰ নেতৃত্বৰো দক্ষতা সাধন হয় দলৰ নেতৃত্ব গ্ৰহণ কৰি যিকোনো খেলৰ নিয়ম কানুনসমূহ মনোনীত হৈ ব্যক্তিজনে নিজৰ নেতৃত্বৰ শ্ৰেণী আৰু দায়িত্ববোৰ শিকাৰ সুযোগ পায় আৰু এইসমূহৰ এই নেতৃত্বৰ জৰিয়তে মানুহে মানুহৰ নিজৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত সিদ্ধান্ত যিকোনো সিদ্ধান্ত গ্ৰহণৰ সক্ষমতা ক্ষমতা বৃদ্ধি পায় গ্ৰাম্য অঞ্চলত খেল খেলাৰ জৰিয়তে মানুহৰ মগজৰো বিভিন্ন ধৰণৰ চিন্তা ভাৱনাৰ দক্ষতা বৃদ্ধি হয় যিকোনো খেলৰ অংশগ্ৰহণে খেলুৱৈক অধিক বুদ্ধিমতা প্ৰদান কৰে গ্ৰাম্য সম্পদায়ত খেল খেলাৰ জৰিয়তে মানুহৰ নিজৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পায় আৰু মানুহে যিকোনো কাম কৰিবলৈ নিজৰ আত্মবিশ্বাস আৰু সক্ষমতা এইবিলাক বৃদ্ধি কৰে কোনো কোনো ক্ষেত্ৰত পৰাজয় পৰাজয়ীৰ পৰাজয়ী শিক্ষাৰ জৰিয়তেও পুনৰ মানে চেষ্টা কৰাৰ মনোবল বৃদ্ধি পায় গ্ৰাম্য খেলসমূহে মানুহৰ ধৈৰ্য মানসিক চাপৰপৰা সন্মুখীন হোৱা পৰিস্থিতিত মনোযোগ ৰক্ষা কৰিবলৈ সহায় কৰে খেলুৱৈৰ পৰিস্থিতি অনুযায়ী নিজৰ সিদ্ধান্ত ল'বলৈ শিকে আৰু লগতে মাত্ৰ শাৰীৰিকো নহয় বৰঞ্জ মানসিক ক্ষমতাও বৃদ্ধি পায় আৰু বিভিন্ন ধৰণৰ খেল খেলাৰ জৰিয়তে মানুহৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰাৰ দক্ষতাও বৃদ্ধি পায় আৰু সেই সমস্যাসমূহ সমাধান কৰাৰ উপযুক্ত পদক্ষেপবোৰ গ্ৰহণ কৰাত মানুহ সহায় কৰে গ্ৰাম্য এনেকৈয়ো ক'ব পাৰি যে গ্ৰাম্য খেল খেলাৰ জৰিয়তে মানুহে বহুতো প্ৰতিষ্ঠিত কাৰ্যকাৰী আৰু মূল্যৱান দক্ষতাৰ উন্নতি ঘটাব পাৰে এই দক্ষতাসমূহ ব্যক্তি আৰু সমাজৰ উন্নতিত যথেষ্ট সহায়ক হয় খেল ধেমালি মাত্ৰ আনন্দ বুলি নহয় বৰঞ্চ এটা খেল ধেমালিক শক্তিশালী শিক্ষা আৰু বিকাশৰ মঞ্চ হিচাপেও গণ্য কৰিব পাৰি এইদৰেই গ্ৰাম্য সম্প্ৰদায়ত খেল খেলাৰ জৰিয়তে মানুহে বিভিন্ন ধৰণৰ দক্ষতাৰ বিকাশ ঘটাব পাৰে লগতে এই খেলসমূহে সমাজখনকো আগবাঢ়ি নিয়াত সহায় কৰিব পাৰে